তুমি নগাওঁৰ পৰা ট্ৰেইনটো আহিব পাৰিবা নহ'লে বাছটো আহিব পাৰিবা

হয় হয় গুৱাহাটীত অঁ আই এছ বি টি বা খানাপাৰাত নামি তাৰ পৰা চিটি বাছত ডাইৰেক্ট মালিগাঁও লৈ আহিব লাগিব অঁ গৈছোঁ যোৱা কেইদিন মানতে অম্বুবাচী মেলা হৈ গৈছিলে অম্বুবাচী মেলাৰ কাৰণে বহুত মানুহ ভিৰ হৈ গৈছিলে বহু বহুত দেশ বিদেশৰ পৰা দেশ বিদেশৰ পৰা দেশ বিদেশৰ পৰা মানুহ ভক্ত আহিছিলে এইকাৰণে কামাখ্যা মন্দিৰৰ অলপ অপৰিষ্কাৰ হৈছিলে কিন্তু এতিয়া পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ গৈছে

মই কামাখ্যালৈ প্ৰায় বহুত বাৰ গৈছোঁ মই গৈয়েই থাকোঁ মাজে মাজে

ধুনীয়াকৈ হৈ গৈছে থকা খোৱা ব্যৱস্থা হৈ যায় তুমি আহিলে ধুনীয়াকৈ দেখাই দিম মই কেনেকৈ যাব লাগে মই চব গাইড কৰি দিম তোমাক

ঠিক আছে হ'ব নহ'লে হ'ব